মোৰ এটা প্ৰিণ্টাৰ আছিল প্ৰিণ্টাৰটো মোৰ বেয়া হ'ল মই এটা প্ৰিণ্টাৰ অৰ্ডাৰ কৰিব চালোঁ তাত দাম লিখা আছিল বিশ হাজাৰ টকা থাৰ্টি পাৰ্চেণ্ট ডিছকাউণ্ট হৈ চৈধ্য হাজাৰ টকা হৈছিল মই চালোঁ তাৰ লগত এডাল হেডফোন আছিল আৰু এটা পেন ড্ৰাইভ আছিল মই যেতিয়া ডেলিভাৰী বয় জনে দিব আহিলে ডেলিভাৰী বয়জনে কৈছে টেন পাৰ্চেণ্ট ডিছকাউণ্ট হয় ওঠৰ হাজাৰ টকা দিব লাগিব মোৰ বিশেষ প্ৰয়োজনো হৈছিল মোৰ ডেলিভাৰী বয়জনে খুব ৰাফকেও কৈছিলে তথাপিও মোৰ বস্তুটো মোৰ প্ৰয়োজন হোৱাত মই ল'লোঁ আনি চালোঁ কোৱালিটীবিলাকো ইমান ভাল নহয় মই চালোঁ তাত হেডফোন ডালো নাই আৰু লগত পেন ড্ৰাইভটো অহাৰ কথা আছিলে পেন ড্ৰাইভটোও নাই মোৰ বিশেষ প্ৰয়োজন হোৱাত মই ৰাখিলোঁ কিন্তু ইয়াত চালো ইংক বিলাকো বহুত বেয়া আৰু পিনবিলাকো বেয়া তেতিয়া মই ভাবিলোঁ ডেলিভাৰী টাইমটো চালো তাত সাত দিনৰ আছিল সাতদিনৰ ঠাইত মোৰ পোন্ধৰ দিন হ'ল মই তাত চাইছিলোঁ পোন্ধৰ দিন হৈ গ'ল এতিয়া মই চালো ৰিটাৰ্ন কৰিবৰ কাৰণে পোন্ধৰ দিন যেতিয়া তাতে পাৰ হৈ গ'ল আৰু পোন্ধৰ দিনেই আছিল ইমান চিষ্টেমটো বেয়া আপোনালোকৰ চিষ্টেমটো কেনেকৈ চলাইছে মই ভাবি পোৱা নাই মই এনেকুৱা এটা ৱেবচাইট ইমান ফেক এটা ৱেবচাইট কেনেকৈ চলাই আছে মই ক'ব নোৱাৰো কিন্তু বেলেগ বেলেগকো মই এনেকৈ ফেক ৱেবচাইটৰ পৰা ল'ব নকওঁ যাতে মই যেতিয়া এটা ৱেবচাইটৰ পৰা লৈ মই নিজে পস্তাইচো সেই কাৰণে মই বেলেগকো আপোনালোকৰ ৱেবচাইটৰ পৰা ল'বলৈ মই মানা কৰিম